পৃথিৱীৰ বাহিৰে এই মহাবিশ্বৰ আন কোনো স্থানত প্ৰাণীৰ অস্তিত্ব আছেনে নাই সেয়া বিজ্ঞানীসকলৰ লগতে সৰ্বসাধাৰণ মানুহৰ মনতো এক উত্তৰবিহীন প্ৰশ্ন বিজ্ঞানী সকলে বিশ্বাস কৰে যে অন্তহীন ব্ৰহ্মাণ্ডৰ কোনো অজান মুলুকত নিশ্চয় কোনো জীৱৰ অস্তিত্ব আছে এই বিশ্বাস ইমানেই গভীৰ যে ঊনৈচশ সত্তৰ চন মানতে বিজ্ঞানীসকলে বিলিয়ন বিলিয়ন ডলাৰ খৰচ কৰি ভয়েজাৰ এক নামৰ এক মহাকাশ যানত পৃথিৱীৰ মোটামুটি প্ৰায় কেইবাটাও ভাষাত অন্য গ্ৰহৰ জীৱসকলক উদ্দেশ্যি শুভেচ্ছা বাণী ৰেকৰ্ড কৰি মহাকাশলৈ প্ৰেৰণ কৰিছে এই মহাকাশ যানখনে ইতিমধ্যে সৌৰজগতৰ সীমনা অতিক্ৰম কৰি বহিঃমহাকাশত প্ৰৱেশ কৰিছে বিজ্ঞানীসকলৰ আশা যদিহে কোনো বুদ্ধিমান এলিয়েন বা বহিৰ্বিশ্বৰ প্ৰাণীৰ দৃষ্টিত ভইজাৰ এক ধৰা পৰে তেন্তে তেওঁলোকে পৃথিৱীবাসীৰ শুভেচ্ছা গ্ৰহণ কৰাৰ লগতে পৃথিৱীবাসীৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব পাৰিব এলিয়েন বা অন্য গ্ৰহৰ প্ৰাণী সম্বন্ধে বেছিভাগ বিজ্ঞানীয়ে মতপোষণ কৰে যে সেই সকলোবোৰ গ্ৰহতে জীৱৰ উপস্থিতি সম্ভৱ যিবোৰত আমাৰ পৃথিৱীৰ দৰে এক পৰিৱেশ আছে ইতিমধ্যে বিজ্ঞানীসকলে একাধিক পৃথিৱী সদৃশ গ্ৰহ আৱিষ্কাৰো কৰিছে তেওঁলোকে পৃথিৱী সদৃশ এই গ্ৰহবোৰত অক্সিজেন তৰল পানী বা কাৰ্বনৰ যৌগ যেনে কাৰ্বহাইড্ৰেট এমিন' এচিড আদিবোৰৰ সন্ধানত ব্ৰতী হৈ আছে বিজ্ঞানীসকলৰ মাজৰ কিছুমানে এলিয়েন সম্পৰ্কে ভিন্ন মত পোষণ কৰিছে সেইসকলৰ ভিতৰত ইউৰোপৰ মহাকাশ জীৱ বিজ্ঞানীসকলে কৈছে যে এলিয়েনবোৰ আমাৰ পৃথিৱীবাসীৰ দৰে কাৰ্বনযুক্ত জৈৱ পদাৰ্থৰে তৈয়াৰী নহৈ চিলিকনৰ যৌগৰে গঠিত হোৱাৰ সম্ভাৱনা বেছি এই এলিয়েনবোৰৰ ডিএনএ চিলিকনযুক্ত অথবা এইবোৰ সম্পূৰ্ণ ডিএনএ বিহীন যিহেতু এই এলিয়েনবোৰৰ কোষীয় গঠন আমাৰ পৰা সম্পূৰ্ণ ভিন্ন সেয়ে অন্য গ্ৰহৰ এই প্ৰাণীবোৰ হয়টো অক্সিজেন অবিহনে বা মিথেন গেছেৰে তৈয়াৰী বায়ুমণ্ডলৰ সহায়তে জীয়াই থাকিব পাৰে এই ধাৰণাটো বিজ্ঞসমাজে গুৰুত্বসহকাৰে লোৱা দেখা গৈছে পৰ্যাবৃত্ত তালিকাত চিলিকনৰ অৱস্থান কাৰ্বনৰ ঠিক তলতেই আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই চিলিকন আৰু কাৰ্বনৰ ৰাসায়নিক ধৰ্ম প্ৰায় প্ৰায় একেই